হেল্ল' অঁ অঁ সাবিত্ৰী নেকি বাৰু অঁ ক'ত আছা অঁ অঁ এই ঘৰত থাকি থাকি অঁ ভালে ভালে ঘৰত থাকি থাকি আমনি লাগিছে নহয় দেই এই ক'ৰবাত কিবা আমাৰ ধেমাজিত ক'ৰবাত কিবা এনেকৈ সোমাবপৰা আমি সোমাবপৰা কিবা ওলাইছে নেকি গম পোৱা নেকি বাৰু খবৰ পাইছিলা ন অঁ গম পোৱা নাই ন অঁ তুমি খা খবৰ ল'বাচোন নহ'লে দেই কিমাননো আৰু ঘৰ

অঁ তুমি এইটো খবৰ ল'বলৈ ক'বাচোন ঘৰত সোমাই সোমাই আমনি লাগিছে বুইছা কিমাননো আৰু আনৰ ওপৰত নিৰ্ভৰ কৰি থাকিম ভাবিছো দুয়োজনী নহ'লে সোমাই লওঁ নহ'লে তাতে দেই যদি পাৰি অঁ সেইটো একদম তুমি অঁ অঁ অঁ অঁ তুমি এইটো ভাল কথায়ে কৈছা বাৰু দেই তেতিয়াহ'লে ওলাবা নহ'লে এদিন অকণমান দূৰ লগ লগ পোৱাও হ'ব নহয় জানো আমি বহু দিন লগ পোৱা নাই নহয় অঁ বহুদিন লগো পোৱা নাই আমি লগো পাম আৰু কথাও পাতিম আৰু ন বহুত কথা গোট খাই আছে নহয় পাতিবলগীয়া তেতিয়াহ'লে অঁ যোৱাৰ আগতে মই ফোন কৰিম আৰু আমি ক'ত কেনেকৈ লগ হ'ম সেই কথাখিনি পাতি ল'ম নহয় জানো বাৰু হ'ব অঁ তোমাৰ যদি খুৰা আছে তেতিয়াহ'লে আমি খুৰাকো অকণমান কৈ চাম নহয় জানো হয় হয় তেতিয়া আমাৰো অকণমান কম্পিউটাৰ চম্পিউটাৰ চাগৈ আমি জানিব লাগিব ন লাগিব ন অঁ অঁ সুধি চাবা তুমি বাৰু অকণমান সেইখিনিত বেছিকৈ জানাই মই তেনেধৰণে নাজানো নহয় বাৰু হ'ব দিয়া আমি লগ পাম লগ পাম তেতিয়া আমি অঁ অঁ পৰহিলৈ লগ পাম যাম